বৰ্তমান আমাৰ সমাজত আমাৰ মহিলাৰ ঋতুস্ৰাৱ যিটো মাহেকীয়া আমি মাহেকীয়া বুলি কওঁ আৰু আমাৰ গাঁৱত চুৱা হোৱা বুলি কয় চুৱা হৈছে এনে হেনে এইটো মানে মাহেকীয়া আমি আমাৰ দিনত আজি দহ বছৰ আগত বা পাঁচ বছৰ আগতে আমাৰ গাঁৱত মহিলাবিলাকৰ বা ছোৱালীবিলাকৰ যিটো মাহেকীয়া হৈছিল সেই মাহেকীয়াটো আমাৰ বহুত নীতি নিয়মৰ মাজত পালন কৰা হৈছিল তিনিদিনীয়াক লগি আমি মাটিত বাগাৰ দিব লাগব' ঠাণ্ডা দিনত আমি লেপ উৰবা নৰো পাতল কিবা কাপোৰ দি থাকব' লাগব' আমাৰ শাস্তি দিয়া হৈছিল আমাক আমি একো নিজে চুবা নৰো আমাক বেলেগ কাঁহী এখনত ভাত দেই গবৰ মাটি দি তিনি দিনৰ দিনাখন গা মূৰ ধুব লাগিব গবৰ মাটি দি আমি মুচি নিব লাগব' সেই তিনিদিনৰ দিনা আমাৰ অলপ শুচি হওঁ চাৰিদিনৰ দিনা আমি লঘোণ দিবা লাগে আমাৰ ছোৱালীয়েই হওক বা তিৰি মানুহেই হওক চাৰিদিনৰ দিনা আমি লঘোণ দি পাঁচদিনৰ দিনাহে আমি তাৰমানে আমাৰ চুৱাটো গুচি যায় মাহেকীয়াটো মানে আমাৰ মানবা নালগে আৰ কিন্তু এতিয়া আজি বৰ্তমান আমাৰ গাঁৱতে হওক টাউনতে টাউনততো আগতে আগৰ পৰাই বহুত বছৰ আগৰ পৰাই আমি চুৱা মানে লাজ লগা কথা আছিল কিন্তু আমাৰ গাঁৱতে এতিয়া মাহেকীয়া মাহেকীয়া কাৰো বন্ধ নহয় বা মাহেকীয়া হৈয়ে থাকে ছোৱালীবিলাকৰ মাহেকীয়া হৈ থাকে কিছুমান বিয়াৰ পিছত মহিলাৰো মাহেকীয়া হৈ থাকে কিন্তু এই মহিলাসকলৰ বা ছোৱালীসকলৰ যিটো আমাৰ ঋতুস্ৰাৱ বা মাহেকীয়া হৈয়ে ইটো কোনো নীতি নিয়মৰ মাজত নীতি নিয়ম নাইয়ে ইয়াতে একো নীতি নিয়ম নায়েই মাত্ৰ এটা কথা মাহেকীয়া হোৱা বা অসুবিধা বুলিও কং মাহেকীয়া বুলিও কোৱা হয় ঋতুস্ৰাৱ বুলিও কয় চুৱা হোৱা বুলিও কয় এই যেতিয়া মাহেকীয়াতো হয়েই আমাৰ চাকৰি কৰা তিৰোতাৰ ক্ষেত্ৰতো বা আমাৰ ঘৰত থাকা ব'ৰি বেটী বিলাকৰ ক্ষেত্ৰতো ছোৱালীবিলাকৰো হয়তো সেই একেই মাহেকীয়া হ'ল অসুবিধা হ'ল হ'ৱাৰ দিনাই গা মূৰ ধুই পেললাক গা মূৰ ধুই পেলাই আমাৰ চুৱা চেচ আৰে কোনে গা মূৰ ধুলাক মানে চাকৰি কৰা বিলাকে চাকৰি কৰিব গেল স্কুল কলেজত পঢ়াই স্কুল কৰিব গেল কিন্তু এখন বেলেগ বিচনাত থাকে তিন দিনৰ দিনা বিচনাখন ধুই দেই কিন্তু সেইখান ঘৰত আৰু চাকি বন্তি সেইকেদিন দিয়া নহয় কিন্তু আচল মতে ইয়াৰ এইটো কোনো আমাৰ নীতি নিয়ম নাইয়েই মাত্ৰ এইটো হৈছে এটা কথা এটা কথা তেওঁ ক'ব পাৰি এইটো হৈছে আমাৰ জিৰণি মাহেকীয়া হোৱা মানে মাহত তিনিদিন আমাক জিৰণি দিয়া হয় জিৰণিটো এই কাৰণতেই দিয়া হয় যে ছোৱালী বিলাকৰ হওক বা মহিলা বিলাকৰ মাহত তিনিদিন দেহাৰ পৰা বহুত মানে ব্লিডিং হয়ে বহুতৰ কিছুমানেতো একদম থিয়া হ'ব নোৱাৰাকে ব্লিডিং হয়ে এই ব্লিডিং হোৱাৰ ফলত তিৰোতাই হওক বা ছোৱালীয়েই হওক আমি বহুত দুৰ্বল হৈ যাওঁ যাৰ কাৰণে আমাক জিৰণিৰ প্ৰয়োজন হয়ে বিচনাতে থাকবা লাগে আমি য'তে ত'তে ঘূৰি থাকবা নালগে ঘৰৰ কোনো কাম কাজ গধুৰ কাম কাজ আমি কৰবা নালগে আমি ৰেষ্টত থাকিব লাগে সেই কেই সেই তিন দিন আমি বহুত দুৰ্বল হৈ যাওঁ দুৰ্বল এই কাৰণতে হওঁ আমাৰ মাহত বেয়া বস্তুখিনি আমাৰ ওলাই যায় তাৰে লগতে কিছুমানৰ আৰু বেমাৰ আজাৰৰ কথা আছে কিছুমান বেমাৰ আজাৰ থাকা মানুহৰ আৰু ব্লিডিং হ'লে অসুবিধা মাহেকীয়াটো হ'লে আৰু পোন্ধৰ দিন মানক লগি বিচনাৰ পৰাই উঠবা নৰে কিন্তু যাৰ বেমাৰ আজাৰ নাই নিৰোগী ছোৱালী আছে বা মহিলা আছে তেওঁলোকক তিনি দিন আমি জিৰণি দিবা লাগে এইটো নাপেই বা নীতি নিয়ম এই বিলাক মিছা কথা চাফ চিকুণতা তাৰমানে এই তিনিদিন আমি চাফ চিকুণ হৈ জিৰণিত থাকবা লাগে চাফ চিকুণতা মানে কি আজিকালিতো আৰু আমাৰ দিনত যেনেকে চিগা কাপোৰ আমি ব্যৱহাৰ কৰছিলোঁ চিগা কাপোৰ আমি থৈ দিছিলোঁ সেই চিগা কাপোৰ ব্যৱহাৰ কৰি আমি ঘৰৰ বাহিৰত নগৈছিলোঁ ঘৰৰ ভিতৰতে আছিলোঁ আজিকালিতো ছোৱালীবিলাকে চিগা কাপোৰ ব্যৱহাৰেই নকৰে ছোৱালীবিলাক আজিকালি নেপকিন ব্যৱহাৰ কৰে ষ্টে' ফ্ৰী সেইবিলাক ব্যৱহাৰ কৰে সেইবিলাক ব্যৱহাৰ কৰাৰ ফলত বহুত বেমাৰ আজাৰো নহয় তেওঁলোকে য'তে ত'তে যাব পাৰে দৌৰবা পাৰে খেলবা পাৰে কিন্তু তাতে কোনো আৰু নীতি নিয়ম নাই যে এইটো কৰবা নাপেই সিটো কৰবা নাপেই চব কৰবা পাৰব' কিন্তু আমি ঘৰৰ মানুহবিলাকে তেওঁলোকক নীতি নিয়ম আমাৰ কোনো নাই মাত্ৰ সেই তিনিদিন আমি জিৰণি দিবা লাগে খাদ্যত আমি বেছিকে গুৰুত্ব দিব লাগে কাৰণ আমাৰ বহুত ছোৱালীৰে সৰুৰ পৰা হিম'গ্লবিন বহুত কম থাকে হিম'গ্লবিনৰ কাৰণে আমি এই তিনিদিন যিটো জিৰণি দিম সেই তিনিদিন তেওঁলোকক আমি ভালদৰে খোৱা ধোৱাৰ কৰবা লাগে যেনেকে গাখীৰ চাখীৰ খাবা দিব লাগে শাক পাচলি খাব দিব লাগে ঘৰতে যেনেকে থাকবা দিব লাগে নীতি নিয়ম নাই তেওঁলোকে যেন নুচবি নুচবি ইয়াতে নবহিবি তাতে নবহিবি এইটো নুচবি সিটো আকৌ আমাৰ নীতি নিয়ম নহয় মাত্ৰ এটা কথা ক'ব পাৰি আমাৰ কি জিৰণি এই জিৰণি দিয়া হয় সেই তিনদিন জিৰণি হোৱাৰ পাছত আমাৰ দেহাটো আমাৰ বহুত আমি আমি তিৰোতা মানুহ বহুত কাম আমি বহুত কষ্ট কৰবা লাগে এই ভাত ৰন্ধা ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ পৰাই আমাৰ কেৱল কামেই কাম কামেই কাম আমাৰ মাত্ৰ নাৰীগিলাখনৰ আমাৰ কি আমি কেৱল আমাৰ কেৱল নিৰ্যাতন এই নিৰ্যাতন মানে কি বিয়া হোৱাৰ পৰা জন্ম হোৱাৰ পৰা আমি কেৱল কাম কাম কামেই কৰবা লাগে বিয়াৰ পাছতো আমাৰ কেৱল কামেই সেই কাৰণে আমাৰ ইমেন মানে কামৰ ভীৰৰ কাৰণে আমি কোনোদিন আমাৰ জিৰণি আমাৰ বেমাৰ আজাৰ আমাৰ ঘৰৰ মানে কোনো কোনোধৰণৰ মানে গুৰুত্ব নিদেই সেই কাৰণে আমাক মাহেকত কোনো নীতি নিয়ম নাই মাহেকত আমাৰ যিটো আমাৰ মাহেকীয়া হয় বা ঋতুস্ৰাৱ হয় সেই কাৰণে আমাক সময় দিয়া হয় আমাক জিৰণিৰ প্ৰয়োজন হয় অৰ্থাৎ এইখিনিয়ে আৰু চাফ চিকুণ হৈ থাকিব লাগে গা ধুবা লাগে কিছুমানে আছে আৰু গাও নোধোৱে লেতেৰা পেতেৰা পৰিৱেশত থাকে তিনদিন লাক লৈ গায়ে নুধই তেনেকুৱা আছে মাথা নোচোছে গা নোধোৱে চাবোন ব্যৱহাৰ নকৰে কিন্তু আজিকালি গোটেই গাঁৱে ভূঞে চবে উন্নত হৈছে ইয়াৰ মূলতে হৈছে আমাৰ আশা বাইদেউসকল গাঁৱে গাঁৱে আছে তেওঁলোকে এইবিলাক বহুত ভাল কথা বুজাই দেই নেপকিন দিয়ে তেওঁলোকক এই নেপকিন তেওঁলোকে ব্যৱহাৰ কৰি বহুত বেমাৰ আজাৰৰ পৰা হাত সাৰবা পাৰে গতিকে আমাৰ এই মাহেকীয়া বা ঋতুস্ৰাৱ কোনো ধৰণৰ মানে বেয়া কাম নহয় কোনো ধৰণৰ নীতি নিয়মৰ মাজত ৰাখবা লগা নাই ই আৰু হৈছে জিৰণি আৰু আমাৰ জিৰণি আৰু চাফ চিকুণতা মই এই দুটা বুলিয়ে ভাবোঁ আৰু এই দুটাৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুস্বাস্থ্যৰ বিষয়ে ক'লোঁ গতিকে মোৰ এইখিনিয়ে ক'ব লগা